মই খেলৰ বাবে বিশেষ ভাল পৰিৱেশ পোৱা নাছিলোঁ আমাৰ গাঁৱলীয়া পৰিৱেশত আমি জন্ম হোৱা আমাৰ গাঁৱৰ ভিতৰতে আমি সাধাৰণতে যিবিলাক পথাৰ আমাৰ সেই পথাৰবিলাকতে ফুটবল খেলা হৈছিলে তথাপি আমি যিধৰণে সহায় পাব লাগিছিল বা আমি কিছুমান পৰিৱেশ পাব লাগিছিল সেইখিনি আমি তেনেধৰণে পোৱা নাছিলোঁ যদি পালোঁহেতেন তেতিয়াহ'লে ভৱিষ্যতে ভালদৰে খেলিব পাৰিলে বা এজন ভাল খেলুৱৈ হ'ব পাৰিলোহেঁতেন তাৰপিছত কেৰম খেলতো তেনেদৰে আমি চাৰিজন পাঁচজন গোট খাই তেনেকৈ কেৰমৰ খেল খেলা হয় হয় যদিও তেনেকুৱা এটা পৰিৱেশ নাপাওঁ গাঁৱলীয়া পৰিৱেশ যিহেতু কাৰণ আমাৰ ঘৰত কিছু কাম থাকে সেইবিলাকৰ কাৰণে আমাৰ অভিভাৱকৰ পৰা আমি কিছুমান বাধা পাওঁ সেইকাৰণে আমি সকলো ক্ষেত্ৰত যিমানখিনি আগবাঢ়িব লাগিছিল সিমানখিনি আগবাঢ়িব পৰা আমি নাছিলোঁ যদিহে তেনেধৰণৰ এটা পৰিৱেশ আমি পালোহেঁতেন যে খেলাৰ পৰিৱেশ তেনেকুৱা ধৰণৰ সুবিধা আৰু তেনেকুৱা ঠাই তেতিয়াহ'লে আমি ভৱিষ্যতলৈ এজন এজন ভাল খেলুৱৈ হ'ব পাৰিলোহেঁতেন বুলি মই নিজকে ভাবোঁ আৰু এইখিনি পৰিৱেশ নোপোৱাৰ কাৰণেই আজি আমি এই খেলৰ জগতত বিশেষ ধৰণে আমি প্ৰভাৱ পেলাব নোৱাৰিলোঁ আৰু নিজেও আমি তেনেকৈ খেলুৱৈ হিচাপে কাবাক পৰিচয় পৰিচয় দিবৰ বাবে আমি সমৰ্থ নহ'লোঁ